অ সুপ্ৰভাত নমস্কাৰ

হয় মই আপোনাৰ এই মুম্বাইৰ পৰা আহিলোঁ মই মানে এতিয়া গুৱাহাটীতে আছোঁ ধৰি লওক মই মানে ধৰি লওক কাজিৰঙা চোৱাৰ মানে মোৰ প্ৰবল ইচ্ছা আছে মানে

গতিকে মই তাৰপৰা আহিলোঁ আহি পেলাই মই আপোনাৰ মানে গঁড় আৰু কাজিৰঙাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য এইখিনি চোৱাৰ চিন্তা কৰিলোঁ মই ইতিমধ্যে গুৱাহাটীত আপোনাৰ কলাক্ষেত্ৰ কামাখ্যা মন্দিৰ আৰু উমানন্দ মন্দিৰকে ধৰি যিখিনি আছে শংকৰদেৱ কলাক্ষেত্ৰকে সকলোখিনি চালোঁ চাই মেলি মই ভাবিলোঁ যে কা কাজিৰঙাখন এবাৰ চাই যাওঁ হয় কওকচোন অ মই গুৱাহাটী হোটেলতে আছোঁ মই কালি পৰহি আহি পালোঁ হয় মই এতিয়া কাজিৰঙালৈ মানে যোৱা কৰা কেনেকুৱা ব্যৱস্থা আছে কি আছে মোৰ এই সম্পৰ্কে মানে মই বিশেষকৈ নাজানো কথাটো গতিকে আপুনি মোক সেই সম্পৰ্কে কেনেকৈ যাব পাৰিম

অ অ অ হাইৱেইৰ কাষতে নহয় কাজিৰঙা

অ হয় মই তেতিয়া আপোনাকতো মই তাতে লগ পাই যাম আৰু চাগৈ

হয় নেকি অ অ ঠিক আছে হয়

অ ঠিক আছে মই তেতিয়া মই ছুপাৰতে যাম ছুপাৰত গ'লে মানে মোৰ বেছি সুবিধা হ'ব তেতিয়া মই যিহেতু কাজিৰঙাত আপুনি কোৱাৰ দৰে মই নামি যাব পাৰিম হয়

অ ঠিক আছে ধন্যবাদ ধন্যবাদ অ ঠিক আছে